মাছ মৰা জীৱিকাটোৰ বিষয়ে বহুত ভালে লাগে কাৰণ আমি খালত প্ৰথমতে আমি হেৰি দিওঁ এই পিনে হেৰি কৰোঁ মাছক দানা দেওঁ সেই কৰোঁ মাছ এই হেৰি কৰা কৰাবৰ কাৰণে মাছখিনি যাতে আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ তাৰ কাৰণে বহুত দানা দিয়া পৰে তাৰ কাৰণে বহুত খাই চাই বন্ধা পৰে আৰু সেইকাৰণে মাছ মৰা জীৱিকাটো ভাল লাগে তাৰপিছত আৰু পানী কমিলে লাহে লাহে আমি মেটাং মাৰো মেটাং মাৰি কিনে যিখিনি মাছ মেটাঙত থাকে সেইখিনি মাছ উঠাই লওঁ তাৰপিছত জাল টানি কিনে মাছ মাৰোঁ আৰু ইপিনে আৰু তোমাৰ তিনিটা ষ্টেপত মাছ মৰা হয় এক নাম্বাৰ ষ্টেপটো হ'ল আপোনাৰ মেটেংখিনি উঠাই লোৱা হয় তাৰপাছত আপোনাৰ কি বুলি কয় যেইখিনি পানী থাকে সেইখিনি পানী অলপমান সিঁচাই লোৱা পৰে তাৰপাছত জাল টনা হয় একবাৰে ওপাৰৰ মাছটো উঠাই লোৱা হয় তাৰপাছত আমি চেল' মেচিন হেৰি কৰোঁ চেল' মেচিন আপোনাৰ খাল হিচাপে মেচিন দুটাও লগাব লগাব লাগিব পাৰে দেচোন সেইটো আৰু ধৰা বন্ধা কোনো নিয়ম নাই ডাঙৰ খাল হ'লে দুটা মেচিন লগাব লগাব লাগে আৰু আৰু সৰু খাল হ'লে এটা মেচিনতে হৈ যায় তাৰপাছত আপোনাৰ হেৰি কৰা হয় কি পিনে হাঁহ মাছবিলাক এক্সট্ৰাকৈ উঠোৱা হয় জাল টানি কিনে আৰু যিবিলাক তলৰ মাছ থাকে সেইখিনি একেবাৰে আধা পানী শুকোৱাৰ পিছত আধা পানী সিঁচি দিয়াৰ ফলত আপোনাৰ যিখিনি মাছ তলত থাকি যায় সেইখিনি মাছ একটান জাল মাৰা হয় আৰু তাৰপাছত দুই নম্বৰ ষ্টেপত আহিল তোমাৰ পানীখিনি গোটেইখিনি সিঁচি দিয়া হয় তাৰপাছত তৰিত বকাত নামি কেনে যিখিনি মাছ পায় আৰু আদি কৰিকে ৰৌ মিৰিকা বৰালি আদি যেইখিনি মাছ উঠে আৰু সেইখিনি উঠেই দিয়া হয় তাৰপিছত এখন কি বোলে মাছ জীয়াৰ কাৰণে এখন জাল এখন পতা হয় ছাইডত খালটোৰ ছাইডতে যেইখিনি ছাইডত যিটো খালৰপৰা পানী এইটো আপোনাৰ এটা খাল সিঁচিলে নেক্সট খালত পানী দিয়া হয় সেই পানীত আপোনাৰ জাল এখন তৈয়াৰ কৰা হয় মাছ জীওৱাৰ কাৰণে যিখিনি গোটা মাছ থাকে আৰু সেইখিনি সেই কৰা হয় বাচি বাচি কিনে জালত জীয়াই থোৱা হয় তাৰ কাৰণে বহুত কষ্টকৰ কামখিনি কষ্টকৰ আছে আৰু সেইখিনি কৰা হয় ষ্টেপ বাই ষ্টেপ কামখিনি কৰা হয় আৰু থুলমূলকৈ ক'ব গ'লে আৰু যেইখিনি মাছ যেইখিনি মাছ একদম বোকাত ৰাখা হয় সেইখিনি মাছ একেবাৰে শেষ টাইমত উঠোৱা হয় যেতিয়া আপোনাৰ খালৰ পানী একদম যাতে নিম্ন লেভেলত থাকে সেইখিনি পানী শুকোৱাৰ পাছত সেইখিনি মাছ উঠোৱা হয় সেইখিনি মাছ উঠাব লাগিলে আপোনাৰ দুইদিনমান সময় লাগে কাৰণ আপুনি বোকাৰপৰা মাছ উঠাব লাগে নহয় সেই তাৰ কাৰণে দুদিনমান সময় লাগে এইখিনিয়ে আৰু আৰু কি বুলি কয় আপোনাৰ হাঁহ মাছবিলাক আপোনাৰ এক্সট্ৰাকৈ ছাইডত এই এখন এই জালৰ এই খেৰ এটা বনাই কেনে তাত জীয়াই থোৱা হয় যাতে ভালকৈ থাকিব পাৰে এনেকুৱা ধৰণৰ পদ্ধতিতে খালটো সেই কৰা হয় আৰু এইখিনিয়ে আৰু মোৰ আৰু ক'ব লগা একো নাই আৰু প্ৰজন্মবোৰো জড়িত থকা আমাৰ সকলোৱে মাছৰ সেইটো ভাল পায় আৰু এইখিনি